ৰাজ্যখনৰ বা দেশখনৰ বিষয়ে জনাত ইন্টাৰনেটে আমাক বহুত সুবিধা যোগাইছে আগতে যেতিয়া আমি স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমাৰ আমাৰ জ্ঞানখিনি আমাৰ অকল কিতাপতে আৱদ্ধ হৈ আছিল বা কিতাপত আমি যিখিনি পাইছিলোঁ সেইখিনি আমি পঢ়িছিলোঁ কিন্তু তাৰ পিছত যেতিয়া দুহেজাৰ পোন্ধৰ চনৰ পিছত জিঅ' জিঅ' নেটৰ সেৱা আমাৰ অসমলৈ আহিল তাৰ পিছত আমি ইন্টাৰনেট সেৱাটো আমি ভালকৈ ব্যৱহাৰ কৰিব পাৰিছোঁ ইন্টাৰনেট সেৱাৰ ভিতৰত আমি ব্যৱহাৰ কৰা বিশেষ ব্যৱহাৰ কৰা বিশেষ এপটো হ'ল ইউটিউৱ আৰু গুগুল আৰু যেতিয়াৰপৰা আমাৰ আমাৰ ইণ্ডিয়াত জিঅ' জিঅ' নেটৰ জিঅ' নেটৰ সুবিধা আহিল তেতিয়াৰ পৰা আমি ইউটিউৱ আৰু গুগুলৰ পৰা আমি শিক্ষামূলক বহুত ভিডিঅ' চাই পেলাই বা আৰ্টিকোল চাই পেলাই আমি বহুত নিজৰ দেশখন বা ৰাজ্যখনৰ বিষয়ে জনাত সুবিধা পাইছোঁ